হেল্ল' হেই কি খবৰ মৃদুল আছোঁ আৰু এই খুৰাৰ খুৰাৰ ছোৱালীজনীৰ বিয়া নহয় কেইদিনমান পিছত কি প্লেন কৰিলি কি প্লেন কৰিলি আহিবি কেইদিনমান আগত আহিবি অ' খুৰাই কল কৰ খুৰাই কল কৰিছিল নে নাই তোক আচ্ছা কিবা ছাৰ্প্ৰাইজ প্লেন কৰা নাই নেকি তই মই আৰু ভাবিছিলোঁ মানে আমি যিকেইজন কাজিন আছিলোঁ সবে মিলি এটা ডাঙৰকৈ এটা প্রাইজ এটা ল'লে হ'ল এইকাৰণে কল কৰিলোঁ তোক কি ক অ' সবকেইটা একেলগে হ'লে হ'ল ৰাতি অ' সেইটোৱে ঠিক ঠিক আছে যাম একো নাই ঠিক আছে দে হ'ব যাম দে অ' ৰাতি যাম ঠিক আছে ঠিক আছে